হেল্ল' পিংকি এই ছকিডিঙ্গৰ ওচৰতে নতুন পাৰ্ক এখন খুলিছে আবেলি যাম বুলি ভাবিছোঁ খুজ কাঢ়িবলৈ তুমি যাবা নেকি চাৰে চাৰিমান বজাত ওলাই যাম লাহেকৈ মই ঘৰৰ পৰা

এই ববিতাকো লগত লৈ যাম বুলি ভাবিছিলোঁ

অ' এই ডিব্ৰুগড় ছকিডিঙ্গিত খুলিছে নতুন পাৰ্ক এখন ল'ৰা কিটাই ইমান আমনি কৰিছে লৈ যাম বুলি ভাবিছোঁ তুমিও ওলাবা লগতে খোজ কাঢ়ি যোৱা নহয় নহয় খোজ কাঢ়িম ধুনীয়াকৈ পাৰ্কত আহোঁতে একাপ চাহ খাই আহিম হয় হয় অ' তুমি কেইটামান বজাত ওলাব পাৰিবা অ' ঠিক আছে বাৰু দিয়া চাৰি বজাতে মই পোৱাকৈ যাম দুই গৰাকীয়ে লগতে ববীতাকো লৈ ল'ম অ' অ' ঠিক আছে বাৰু কোৱা অ' অ' অ' অ' ঠিক আছে বাৰু অ' চাৰি বজাতে লগ পাম তেন্তে অ' অ' ঠিক আছে বাই